ক'ভিড লকডাউনৰ সময়ত মোবাইল ফোনে শিশুসকলৰ পঢ়াত যথেষ্ট পৰিমানে সহায় কৰিছিল চাবলৈ গ'লে মোবাইল ফোনৰ যোগেদিয়ে শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ যিবিলাক বিষয়বস্তু সেইবিলাক ভালদৰে বুজায় মোবাইলত হোৱাটছআপ এপত গ্ৰুপ খুলি তেওঁলোকৰ মোবাইলৰ হোৱাটছআপ গ্ৰুপত দি দিছিল আৰু সেইমতেই শিশুসকলে গ্ৰুপৰ পৰা ভিডিঅ' ডাউনলোড কৰি নিজৰ কিতাপৰ জ্ঞানখিনি আহৰণ কৰিছিল আহৰণ কৰিব পাৰিছিল মানে তাৰপিছতে আৰু সেই জ্ঞানখিনি আহৰণ কৰিয়েই তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ এতিয়া মোবাইল ফোনৰ কিছুমান সুবিধা আৰু অসুবিধা লকডাউনৰ সময়ত লকডাউনৰ সময়ত মোবাইল ফোনে শিশুসকলক পঢ়াৰ ক্ষেত্ৰততো সহায় কৰিছিল কিন্তু মোবাইল ফোনৰ ব্যৱহাৰ ইমানেই বাঢ়ি গৈছিল যে সেই সময়ত এতিয়া বৰ্তমানৰ শিশুসকল আজৰি সময়ত খেলা ধূলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰিৱৰ্তে মোবাইলত ভিডিঅ' গেইম মোবাইলত ইউটিউব ভিডিঅ' এইবিলাকৰ প্ৰতি বেছি আকৰ্ষণ হোৱা দেখা গৈছে ফলত শিশুসকল অল মানুহৰ লগত বাৰ্তালাপ কৰিবলৈ এৰি দি আছে অকল অকলশৰীয়াকৈ মোবাইল ফোনত নিজকে ব্যস্ত ৰাখিবলৈ ৰখা দেখা গৈছে ইয়াৰ ফলত শিশুসকলৰ অৰ মানসিক মানসিক মানে মানসিকভাৱে তেওঁলোক শক্তিশালী হ'ব পৰা নাই আৰু মোবাইল ফোনৰ ব্যৱহাৰে চকুৰ দৃষ্টিশক্তি কমাই গৈ কমি যা গৈছে ল'ৰা ছোৱালীবিলাকৰ সৰুতেই তেওঁলোকে বহুত বহুত পাৱাৰৰ চশমা ব্যৱহাৰ কৰিব লগা হৈছে এনেকৈয়ে লকডাউনৰ সময়ত মই মোবাইল ফোনৰ ভাল দিশতকৈ মানে মই বেয়া দিশ বেছি আছে বুলি ভাবোঁ